অঁ কওকচোন অঁ হয় হয় কওকচোন

ফল মূল মানে সকলোখিনি ফল মূলেই আছে বাৰু এতিয়া আপোনাক এতিয়া কি কি লাগিব আছে আছে আপেল আছে আপেলৰ দামটো এতিয়া বৰ্তমানতো দুশই চলি আছে তাকে আপুনি এতিয়া কিমান নিয়ে অলপ হ'ব আৰু অঁ যদি

অ ডালিম আছে

অঁ যদি নাই যদি পাঁচ কেজিমান নিয়ে তেতিয়াহ'লে তাৰতো কমাই দিম বাৰু অলপ

নহয় দুশ টকামানকে দিব পাৰিম আঙুৰ আছে নাই ক'লাটোও আছে বগাটোও আছে আপুনি যিটোৱে পচন্দ কৰে আৰু অঁ তেতিয়াহ'লে হেৰি কৰিব ক'লাৰ দামটো অকণমান বেছি বগাটোতকৈ

আৰু বগাটো এশ বিশ টকাহে বগাটো অঁ বগাটো এশমানকে দিলেও হ'ব

কল এতিয়া কোনবিধ কল লাগে এতিয়া জাহাজী কলো আছে আৰু চেনিকলো আছে এতিয়া আপোনাক অঁ অঁ জাহাজী কলৰ আখি মানে এতিয়া মাৰ্কেটত মানে এনেকুৱা হৈছে এতিয়া আমি ডৰ্জন হিচাপেহে বেচোঁ এতিয়া এয়াখিত আপোনাৰ দুই ডৰ্জনো থাকে ডেৰ ডৰ্জনো থাকে তেনেকুৱা এতিয়া ডৰ্জন মানে আমি ষাঠি সত্তৰ তাৰমানে কলৰ গোট চাই আৰু তেনেকুৱা গতিকে আপুনি যদি সৰহকৈ নিয়ে তেতিয়াহ'লে আমাক এই চল্লিছ টকামানকে ডৰ্জন দিলেও লোকচান নহয় কাৰণ আপুনি অঁ ডাঙৰটো ভাল ধুনীয়া কল সকাম নিকামৰ কাৰণে খুব ধুনীয়া হ'ব এহ চেনিকল আখি আপোনাৰ এতিয়া ত্ৰিছ টকামানকে দিব কাৰণ আখিটোত এতিয়া আপোনাৰ চৌবিছটাকৈ আছে গতিকেলৈ আপোনাৰ লোকচান একো নহয় আৰু মোৰ লোকচান কাৰণ কেলেই মই পঁচিছ বাইছ টকামানকে কিনাই আছে কাৰণ আচলতে কেৰিং চাৰ্জো আছে সব ধৰি পেলাই দি দিবা তৰমুজ আছে

তাকে যদি আপুনি কিমান নিয়ে দহ কেজিমান যদি নিয়ে তেতিয়াহ'লে পঁচিছ টকামানকে দিলেও হ'ব

গতিকেলে এখনতো টমটম নহ'লেবা টেম্পু ব্যৱহাৰ কৰিব লাগিব এতিয়া যদিহে আপোনাৰ ৰাস্তাৰ কিনাৰত হয় তেতিয়া ভাল হয় আৰু তেতিয়া মানে দামটো কমি যায় এ ৰাস্তাৰ কিনাৰত হ'লে বা আপোনাৰ আটাইকেইটা সামগ্ৰী দিলে পঞ্চাছ টকামান দিলেই হৈ যাব কওকচোন আৰু কিবা লাগিছিলে নেকি বাৰু অঁ অঁ নহয় ঠিক আছে ঠিক আছে অঁ ঠিক আছে হ'ব অহ অহ ধন্যবাদ